মই এতিয়ালৈকে চেষ্টা কৰা আটাইতকৈ প্ৰত্যাহ্বানমূলক ৰেচিপিটো ক'বলৈ গ'লে হেৰি এগ প'চ্ছ যিটো কয় সেইটো এটা ডিম লৈ পেলাই যোনটো সেইটো বইল টাইপৰ কৰা হয় পানীত সেইটো ট্ৰাই কৰোঁতে মোৰ আটাইতকৈ চেলেইঞ্জিং লাগিছিলে প্ৰত্যাহ্বান সেইটোৰ পৰা পোৱা অভিজ্ঞতা মানে ক'বলৈ গ'লে মই সেইটো প্ৰথমবাৰ ট্ৰাই কৰোঁতে প্ৰথমবাৰ কৰিছিলোঁ আপোনাৰ পানীত মই পানী অকণমান গৰম কৰি লৈ পেলাই তাত এগটো মই এগ্ছ ইউটিউবত চাই পেলাই শিকিছিলোঁ শিকি পেলাই মই সেই পানী গৰম কৰি তাত ডিমটো ডাইৰেক্ট ভাঙি পেলাই তাত দি বনাবলৈ ট্ৰাই কৰিছিলোঁ সেইটোততো মই ছাক্সেছ নহ'লোঁ ডিম আচলতে সেইটো ফাটি পেলাই পানীত দিওঁতে মানে পানীখিনি হয়তো মই অভাৰ গৰম কৰি দিলোঁ উতলি আছিলে উতলি থকা পানীত দি দিলোঁ সেইটো আচলতে পানী বেছি উতলিব দিব নালাগে গৰম অল অকণমান গৰম হওঁতেই গৰম ভাপটো অহাৰ পাছতেই সেইটো দিব লাগে পানীখিনি শীতল লৈ থাকোঁতে যেতিয়া উতলৰ ঢৌবোৰ উঠে তেতিয়া দিলে সেইটো বেয়া হৈ যায় আচলতে ভাগি ছিগি যায় সেইটো কাৰণে মই তেতিয়া সেইটো নহ'লোঁ আকৌ ছেকেণ্ড টাইমত মই কৰিছিলোঁ এবাৰ বাতিত এজন বন্ধুৰ সুধি পেলাই তেতিয়া বন্ধুজনে ৰিকমেণ্ড কৰাত মই বাতি এটা লৈ পেলাই পানীত সেই পানীখিনিত উতলা পানীত বাতিটো দি পেলাই বাতিটো গৰম কৰি তত ডিমটো ভাঙি দি পেলাই তেনেকৈ বনাবলৈ ট্ৰাই কৰিছিলোঁ সেইটোতো ক'ব গ'লে সেইটোতো মই ছাক্সেছ নহ'লোঁ কাৰণ মই বাতিটোত সেইটো অ অধিক গৰমতো হৈছিলে তাৰ লগতে মই তাত আচলতে অকণমান বাতিটোত ডিমটো ভাঙি দিয়াৰ আগত তাত তেল অকণমান লৈ পেলাই বাতিটোৰ চাৰিওফালে দি ল'ব লাগে মই সেইটো কৰা নাছিলোঁ সেইখিনি সময়তো ছেকেণ্ড টাইম সেইটো মই ডিমটো দিছিলোঁ আৰু ডিমটো সোৱাদত ভালে হৈছিলে বাৰু দেখাত ঠিকে হৈছিলে ওপৰৰ পৰা খালী ডিমটো তাত একেবাৰে লাগি ধৰিল লাগি ধৰিলে জ্ৱলি যোৱাৰ দৰে তাৰপাছত পাছতহে মই উলিয়াবলৈ সেইটো আচলতে প'চ্ছ্ড এগটো যেনেদৰে হয় সুন্দৰকৈ উলিয়াব লাগে তেনেকৈ উলিয়াব নোৱাৰিলোঁ লাগি ধৰাত সেইটো উলিয়াওঁতে ভাগি ছিগি গ'ল তাৰ পাছত থাৰ্ড টাইমহে মই মোৰ পত্নীয়ে সেইটো কোৱাৰ পাছত তেওঁ ভালদৰে মই বুজাই ক'লে তাৰপিছত সেইটোত অকণমান তেল সনি ল'বলৈ ক'লে তাৰ পিছত মই থাৰ্ড টাইম যেতিয়া ট্ৰাই কৰিলোঁ সেইটোত অকণমান তেল লৈ মই কাগজ এখনৰ সৈতে বাতিটো চাৰিওফালে ধুনীয়াকৈ সানি লৈছিলোঁ তাৰ পাছত মই গৰম পানী কৰি তাত বাতিটো দি পেলাই সেইটো তাত ডিমটো ভাঙি দি ধুনীয়াকৈ সেইবাৰ মই মই সেইবাৰ ছাক্সেছ বুলি ক'ব পাৰোঁ সেইখিনি সময়ত কাৰণ মই সেইটো উলিয়াব পাৰিছিলোঁ সিমানখিনি লাগিও ধৰা নাছিল বাৰু মনে বিচৰাৰ দৰে ধুনীয়া হোৱা নাছিল যদিও প্ৰায় সেইটো প'চ্ছ্ড এগ বুলি ক'ব পৰাকৈ আৰু গোটাকৈ উলিয়াব পৰাকৈ সেইখিনি সিমানটোলৈকে হৈছিলেগৈ তাৰ পাছতো মই সেইটো শিকি পেলাই ভালকৈ হেৰি গৰম পানীত এতিয়া কুহুমীয়া গৰম পানীত এগটো একদম সাৱধানেৰে কেনেকৈ ভাঙি পেলাই দি প'চ্ছ্ড এগ বনাই সেইটো লাষ্টত কৰি পেলাই সেইটোত ছাক্সেছ হ'লোঁগৈ এতিয়া আচলতে সেইটোৱে আৰু শিকিলোঁ মানে তাৰ পৰা সেই উতলা পানীখিনি বেছি অধিক উতলাই দিব নেলাগে তাত অকণমান কুহুমীয়া হওঁতেই উতলটোৰ ঢৌবোৰ নুঠোঁতেই সেইটো সময়তে যদি আমি ডিমটো ধুনীয়াকৈ ভাঙি পেলাই লাহেকৈ তাত দিয়া হয় তেতিয়া আচলতে ডিমটো ভাঙি ছিঙি নেযায় আৰু তে সেইখিনি সময়ত আচলতে মোৰ প্ৰথমবাৰ কৰোঁতে ঢাকোনো দিয়া নাছিলোঁ আৰু সেইটো দিয়া পিছত অকণমান দেৰি ভাপখিনি থাকোঁতে গেছটো যদি আমি অফ কৰাৰ পাছত হ'লেও ঢাকোন দি পেলাই যদি ধুনীয়াকৈ অকণমান দেৰি থৈ দিয়া হয় তাৰ ভাপটো যিটো থাকে সেই ভাপটোত ধুনীয়াকৈ এগটো ওপৰৰ পৰা ডিমটো ধুনীয়াকৈ সিজি যায় আচলতে মাজৰখিনি সেই ভাপটোত যেতিয়া সিজি যায় তেতিয়া আচলতে এটা একদম পাৰ্ফেক্ট প'চ্ছ্ড এগ এটা ধুনীয়াকৈ বনি আহে তেতিয়া সেইটোহে আচলতে প'চ্ছ্ড এগ মনে বিচৰাৰ দৰে তেতিয়াহে আচলতে বনে সিমানখিনিয়ে শিকিলোঁ এইটোৰ পৰা